হেল্ল' অঁ অ' মমী এই ডিষ্ট্ৰিক্ট লাইব্ৰেৰীলৈ কেতিয়া যাবা অঁ যাব পাৰিম তাৰপৰা কেইটা বজাত যাবা অঁ তাৰপৰা মই এই স্কুটিতে যাম অঁ দুইজনী লগতে যাম তেতিয়া হ'লে কিতাপ আনিব লাগিব মই

অঁ তাত মই অঁ মই ইংলিছ দুখনমান তাৰপৰা গণিতৰ দুখনমান অনাৰ কথা ভাবিছোঁ অকণমান পঢ়িছোঁ বাৰু ইমান পঢ়িবলৈয়ো হেৰি হৈ যায় ঠাণ্ডাও হৈছে তথাপিতো পঢ়ো আৰু টাইমটো লৈ তাৰপৰা কি কৰি আছা অঁ অঁ তাৰপৰা এতিয়া ভাত খালা নাই তাৰপৰা ঘৰত মা দেউতাৰ ভাল আৰু কৰি আছো অঁ অনলাইন কৰি আছো অঁ অঁ দুইজনী লগতে যাম আৰু অঁ হ'ব